আমাৰ অঞ্চলত সঘনাই হৈ থকা অপৰাধমূলক ঘটনা যেনে চুৰ ডকাইত এইবিলাক যে হৈ থাকে সকলোবিলাক আমি এই দৰিদ্ৰতা বাবে হয় বুলি ভাবোঁ এজন ধনৱন্ত লোকে কেতিয়াও চুৰ কৰিবলৈ যাব নোৱাৰে যাৰ হাতত যেতিয়া টকা পইচা নাথাকিব সি চুৰ কৰি হ'লেও জীৱন নিৰ্বাহ কৰিব লাগিব আৰু যেতিয়া টকা পইচাৰ অভাৱ হ'ব হি সঁচা মিছা দুয়োটা মাতি হ'লেও বা চুৰি তাৰি কৰি হ'লেও সি দুপইচা ঘটিব লাগিব আৰু এইদৰেই সি কোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰিব মানুহে নিজৰ পেটৰ কাৰণে নানা তৰহৰ কাম কৰিব পাৰে সেয়েহে মই ভাবোঁ ই দৰিদ্ৰতাৰ পূৰ্ণ লক্ষণ আৰু ভাবোঁ ই যেতিয়া মানুহৰ দৰিদ্ৰতা নাইকিয়া হ'ব তেতিয়া এনে ধৰণৰ অপৰাধ আমি নাথাকিব বুলি ভাবোঁ আৰু মোৰ মতামতে ইয়াকে ক'ব বিচাৰে যে দৰিদ্ৰতাই মানুহক বেয়া দিশতো নিব পাৰে ই ভাল লক্ষণ নহয়